অঁ হয় হয় ঘৰত আছোঁ ঘৰত আছোঁ অঁ আছে আছে হয় নেকি কেতিয়ালৈ কেতিয়ালৈ লাগে অঁ ব্ৰইলাৰটো কি এই কে জি এতিয়া দুশ ত্ৰিছ টকামান পৰিছে থাকিম থাকিম থাকিম কি হেৰি কি কয় ব্ৰইলাৰ মানে ক'ৰবাত সকাম চকাম হৈছে নি অঁ হয় হয় হয় আচ্ছা আচ্ছা হেৰি ঘৰতে থাকিম ঘৰতে থাকিম হয় হয় অঁ হয় নেকি

অন্যত দিওঁ হেৰি ওচৰত কোনোবাই মানে বিচাৰি যদি আহে নহ'বা কিবা সকাম নিকাম হ'লে কেতিয়াবা দৰকাৰ হ'লে মানে নিয়েহি আৰু ইয়াৰপৰা

অঁ নিদিওঁ আমি প্ৰায় এই হেৰি তিনি কে জিলৈকে আছে এই কেতিয়াবা অঁ আধা কে জি ন অঁ কিবা সকাম আছে নেকি তোমালোকৰ অঁ অঁ হয় হয় হয় হয় অঁ এই বাকী কি কয় এই হেৰি হেৰি চেৰি কৰিছ নে

যোগাৰ কৰা হৈছে অঁ অঁ অঁ ঠিকেই ঠিকেই ঠিকেই হয় হয় হয় এই ব্ৰইলাৰটো মানে আগতকৈয়ো মানে অলপ ৰেটটো বেছি হ'ল আৰু অলপ আগত অঁ এতিয়া মানে দেনা চেনাত মানে এই আগতকৈয়ো বহুত ৰেট হ'ল আজি এই মানে যি দৰকাৰ হৈছে মানে দিছোঁ আৰু মানুহক যাকে তাকে হয় হয় হয় অঁ হয় হয় হয় হয় ৰেট বেছি হৈছে আৰু লাভ এনেকৈয়ে লাভটো হয় আৰু এই আগতকৈয়ো মানে অলপ মানে বেলেগ আৰু এতিয়া মানে ৰেটটো মানে কি হ'ল বেছি হৈছে নহয় কিবা অলপ মানে চাই চিটি দিয়া হয় আৰু মানুহক অঁ অঁ ঘৰত খায় খায় খায় ঘৰত মানে ঘৰত মানে কি হ'ল মাৰিলে এই খায় আৰু মানুহ আছে নহয় অঁ হয় হয় লছে হৈ যায় দুটা তিনিটা কাটি দিলে হয় হয় হয় হয় হয় এই এই ভালে কৰিছে ভালে কৰিছে এই হেৰি ক'ৰপৰা আহিব কি কয় আলহী অঁ শিৱসাগৰৰপৰা ন অঁ অঁ কাইলৈ মানে কি হ'ল এতিয়া হেৰিও আছে নহয় কি কয় এই এই আজিকালি কি গাড়ী চাড়ী মানে কি মল হেৰি খোলা থাকিবই বাৰু হেৰি গাড়ী চাড়ী হেৰি কি কয় অঁ বনাইগৈ ন হয় হয় হয় হয় এইকেইদিন মানে য'তে ত'তে হেৰি হৈছে আৰু ব্ৰইলাৰটো পায় পায় অঁ বিক্ৰী অঁ অঁ হয় হয় বিক্ৰী হৈছে অঁ হয় হয় হয় অঁ জানুৱাৰীত থাকিব আৰু এই খুব বেছি তিনি চাৰিমাহৰ মূৰত হয়গৈ আৰু অঁ তেতিয়া পোৱা হয় আৰু কেইটকামান অঁ সেইটো আমি হেৰি হিচাপে আনোঁ আৰু কি কয় এই এই দৰৱ মানে হেৰি চেৰি চব মানে এই দোকানত আছে দোকানৰপৰা লৈ আহোঁ আৰু দিওঁ এই সৰু পোৱালি অৱস্থাত মানে দৰৱ চৰৱ মাৰিব লাগে তাৰপিছত আকৌ এই বহুত এইবোৰ হেৰি পইচা হেৰি হয় খৰচ হয় সেইবুলি দুটকা এনে থাকেগৈ আৰু হয় হয় হয় হয়

অঁ হয় হয় হয় হয় এতিয়া যেনে তেনে মানে চলি থাকিবলৈপৰা হৈছে আৰু এতিয়া আৰু হয় হয় হয় হয় অঁ হয় অঁ অঁ হয় হয় হয় হয় অঁ হয় হয় হয় হয় কি কি কয় কাইলৈ আহিবনে অঁ কাইলৈ অঁ অঁ অঁ অঁ অঁ চাগে ন বাকী চব ঠিকেই ঘৰতে আছোঁ ঘৰতে আছোঁ এই ঘৰতে মানে এইবোৰ কিব কিবি কৰিছোঁ আৰু এতিয়া মই ব্ৰইলাৰ চইলাৰ চবতো মানে হেৰি কৰিব লাগেতো এইবোৰ গু চু চু চব হেৰি কৰিব লাগে পেলাব লাগে অঁ হয় হয় তেতিয়াহে আকৌ অঁ গৰম কৰি দিবলগীয়া হয় আৰু বিভিন্ন ধৰণৰ অঁ চাপ্লাই খোৱাওঁ আৰু লাই হয় লাইট চাইট নহ'লে দিগদাৰে হৈ যায় আমাৰ পানীটো মানে ভাল পানী খোৱাওঁ অঁ গৰম কৰিলৈ খোৱাব লাগিব মানে ভাল ভাল পানী অঁ হয় হয় হয় হয় হয় হয় এয়া হয় হয় হয় হয় অঁ ঠিক ঠিক আছে হ'ব দিয়া দেই অঁ কাইলৈ পঠিয়াই দিবা অঁ অঁ অঁ অঁ অঁ অঁ